হয় মই এনেকুৱা কিতাপ পঢ়িছোঁ যিখন মই প্ৰথমতে ভাল পোৱা নাছিলোঁ কিন্তু শেষলৈ পঢ়ি গৈ থাকোঁতে কিতাপখন অত্যন্ত মনোগ্ৰাহী হৈ উঠিল কিতাপখন হ'ল কাঞ্চন বৰুৱা দেৱৰ অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কিতাপখন প্ৰথমতে অত্যন্তই কাহিনীটো বৰিং আছিলে কিন্তু পিছলৈ কিতাপখন ভাল লগা হৈ থাকিল হয় কিতাপখনত থকা চন্দন চম্পা আৰু গৌৰীৰ চৰিত্ৰ কেইটাই মোক কিতাপখনৰ প্ৰতি আগ্ৰহ আনি দিছিলে আৰু কিতাপখন ভাল পাবলৈ বাধ্য কৰাইছিলে মোৰ মন সলনি সেইকেইটা চৰিত্ৰই কৰিছিলে